অঁ মনোজ অ মোৰ আধাৰ কাৰ্ডখন হেৰাইছে ৰে তই এখন মানে ডুপ্লিকেট এখন আধ এই হেৰি আধাৰ কাৰ্ড এখন মানে হেৰি ওলাই দিব পাৰিবি নেকি যদি হয় এইখিনি কৰি দিবি তো হা এখন আধাৰ কাৰ্ড বনাই দিবি অঁ